মোৰ হাঁহৰ ফ্ৰাম আছে হাঁহ পঞ্চাছজনী আছে কুকুৰা আছে পঞ্চাছজনী মোৰ কুকুৰা হাঁহৰ ফ্ৰাম দুখন আছে দুখন থক দুখন আছে এই দুখনতে মই ধৰক ইমানখিনি লাভজনক হৈ আছো এতিয়া পাৰ ঘৰৰপৰা নিবলৈ আহিলে মোৰ পাৰ কেজি তিনিশ টকাকৈ দি দিওঁ হ'লচেলত কুকুৰা তাৰপিছত হাঁহ আমি পাঁচশ টকাকৈয়ে বিকোঁ ঘৰৰপৰা আহি লৈ যায় আৰু এই ইয়াত ইয়াতকৈ বেলেগ মই উপাৰ্জনমুখী হ'বলৈ মনতে ভাবি আছো আৰু এইখন কুকুৰাৰ ফাৰ্মেই খোলাৰ কথা মই এই কুকুৰাৰ ফাৰ্মৰ কুকুৰা ফাৰ্ম কৰিয়েই ধৰক ইমানখিনি আগবাঢ়ি আছো ইয়াতকৈ মই বেলেগ এই এই কুকুৰা ফাৰ্ম ব্ৰইলাৰ এই হাঁহৰ ফাৰ্ম খুলিয়েই মই যিখিনি উপাৰ্জনমুখী হৈছোঁ ধৰক মোৰ চৰকাৰী চাকৰি নাই যদিও মোৰ সেইখিনি এই মানে ধৰক ব্যৱসায়তে মোৰ ওলাই আছে মই চৰকাৰী চাকৰি নহ'লেও ধৰক এই চলি চলিব পাৰিম বুলি মই নিজকে ভাবোঁ আৰু বৰ্তমানলৈকে চলি আছো আৰু ভৱিষ্যতলৈকে চলি থাকিম বুলি আৰু নতুনকৈ ব্যৱসায় ব্ৰইলাৰৰ ফ্ৰাম আৰু এখন আৰম্ভ কৰিম আৰু ওচৰ চুবুৰীয়া মানুহক মই কওঁ যে মোৰ নিচিনাকৈ আপোনালোকেও ধৰক এখন ব্ৰইলাৰ ফাৰ্ম বা লোকেলেই হওক হাঁহ হওক হাঁহৰ ফাৰ্মো খুলিব পাৰি হাঁহৰ ফাৰ্মত ধৰক লাভে লাভে হয় এই কিছুমান ধৰক কুকুৰা পুহিও ভাল পায় আপোনালোকে কুকুৰা পুহিবও পাৰে কুকুৰাও পোহক সেইখিনি ধৰক মই যিমানখিনি মোৰ অভিজ্ঞতা হৈছে তাৰ ওপৰত ভিত্তি কৰি মই ওচৰ চুবুৰীয়া মানুহকো অলপ কওঁ তেতিয়া তেওঁলোকে ধৰক খুলিব বিচাৰে কিছুমানে খুলিছেও ধৰক খোলাৰ কিছুমানে খুলিছে খোলাৰ বিনিময়ত কিছুমানে লাভজনকো হৈছে আৰু কিছুমানে ধৰক পইচাৰ কাৰণে খুলিব পৰা নাই হ'লেও খুলিম বুলি কৈছে এতিয়া মোৰ এইখিনি সফলতা দেখি আৰু ধৰক কুকুৰা গোটাকৈ দিলে এক কেজি তিনিশ টকা দিয়ে তো মই সেই দোকান আছে দোকানৰ আগপিনে কটাৰ কথা ভাবি আছো কাটি বিকিলে ধৰক চাৰিশ টকা পাঁচশ টকা চাৰে চাৰিশমান কেজি পোৱা যাব তো সেইখিনি কাটিবলৈ ধৰক পইচাটো অলপ বেছি আহিব সেইকাৰণে মই সেইখিনি চিন্তাও কৰি আছো কাৰণ মোৰ ছোৱালী পঢ়োৱাৰ খৰচ ঘৰৰ খৰচ এইখিনি মোৰ ইয়াৰপৰাই উপাৰ্জনৰপৰাই ওলাই আছে আৰু মানুহজনৰো ধৰক এতিয়া যিখিনি মই কৰি আছো সেইখিনিৰ ওপৰত ভিত্তি মই মানুহজনৰ ওচৰত ধৰক কেতিয়াবা আগতে হাত পইচা দিয়ক বুলি ক'ব লগা হৈছিলে এতিয়া ধৰক নিজৰ যিখিনি কৰি থকা কৰ্মৰপৰাই ওলাই আছে এতিয়া মই মানুহজনকো কেতিয়াবা দি দি চলাবলগীয়া হৈ গৈছে সেইটোতে সেয়াকৈ মই ধৰক এইখিনি কৰিয়েই মই উপাৰ্জনমুখী যিমানখিনি আগবাঢ়িছোঁ মই বেলেগ ব্যৱসায় কৰাৰ কথা ধৰক নাভাবিলেও মোৰ এইখিনিতে মোৰ ধৰক ওলাই গৈছে মোৰ মানে এইখিনি কাম কৰি মই স্বাৱলম্বী হ'ব পাৰিছোঁ তাৰপিছত মই বেলেগ ব্যৱসায় নকৰিলেও ধৰক এইখিনিৰপৰাই ওলাই থাকিব সেইকাৰণে এখন দুখনকৈ মই ফ্ৰাম বঢ়াই থাকিম বুলি ভাবি আছো কিন্তু কৰিম বুলি ধৰক দুই তিনিখন দুখন হৈ আছে আৰু ভৱিষ্যতলৈ আৰু বঢ়াম আৰু বেছিকৈ পাৰিলে কুকুৰা হাঁহ ভৰাম ধৰক গোটেইখিনি ঘৰৰ খৰচ পাতি ওলাই যায় তো সেইখিনি ওচৰৰ মানুহকো কওঁ আপোনালোকেও কৰক কাৰণ মহিলাসকলতো আজিকালি প্ৰায়খিনি কামতে আগবঢ়াই হয় সেইকাৰণে এতিয়া ধৰক মোৰ নিজৰ স্কুটিখন লৈছোঁ স্কুটিখনো সেই হাঁহ কুকুৰাৰ পইচাৰে তেতিয়া তেওঁলোকে কয় হয় বাইদেউ আমি খুলিব লাগিব তো সেনেকৈয়ে কথা এতিয়া কুকুৰা আছে মোৰ এতিয়াও আৰু এখন ফাৰ্ম বনাম তাৰ পিছত ল'ৰাকো পঢ়াই আছো মোৰ পকী ঘৰ বনাই আছো দোকান আছে আৰু ফ্ৰাম এখন বনাই ল'ব পাৰিলে আৰু মনটো ভাল লাগিব তাৰ পিছত ভাবিম তাৰ পিছৰ ধৰক কেনেকৈ কি কৰিব লাগিব এতিয়া মোৰ এইখিনিত ধৰক যিমান লাভ লাভৱান হৈ আছো আৰু ধৰক দুখনমান ফাৰ্ম হৈ গ'লে মই আৰু লাভৱান হ'ম আৰু এতিয়া ওচৰৰ বাইদেউসকলক কওঁ আপোনালোকেও খোলক আপোনালোকে খুলিব পাৰিব কেলৈ চলিব নোৱাৰিব কম কম খৰচত প্ৰথম মূলধন আপোনালোকে কমকে লগাওক তাৰ বিনিময়ত আপোনালোকৰ প্ৰথম ধৰক মূলধন কাৰোবাৰ হাতত নাথাকিবও পাৰে আপোনালোকে পাঁচ হাজাৰৰপৰাই আৰম্ভ কৰিব পাৰে তাৰ পিছত আপোনালোকৰ সুতে মোলে ধৰক ওলাই আহিব তেতিয়া আপোনালোকে দেখিব লাভজনক হৈ যাব মই ইয়াতকৈ বেলেগ বেলেগ ধৰক উপাৰ্জনমুখী মই ক'ব নিবিচাৰোঁ কাৰণ এইখিনি মই আমি কৰি যিমান ভাল লাভৱান হৈছোঁ ইয়াতকৈ আমি বেলেগ ব্যৱসায় মই কৰাটো নিবিচাৰোঁ কাৰণ এইখিনিৰপৰাই মোৰ মোৰ গোটেইখিনি ওলাই আছে স্কুলৰপৰা ঘৰৰ খৰচলৈকে মই সেই বেলেগ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভবাটো নাইয়ে এতিয়ালৈকে আৰু মোৰ এইখিনিয়ে কৰিম বুলি আৰু আগলৈ আৰু দুখনমান ফ্ৰাম বঢ়াম তাৰপিছতে ধৰক আপোনালোকেও খোলক সেনেকৈয়ে ধৰক ওচৰ চুবুৰীয়াৰ মানুহখিনিক কোৱা হয় মই সঁচাকৈয়ে বহুত মানে লাভজনক হয় নিজৰ মানে চাকৰি নোহোৱাকৈ ইমানখিনি আগবাঢ়িব পাৰিছোঁ সেইখিনিকে লৈ সুখী আৰু আপোনালোকেও কৰক সেনেকৈয়ে ধৰক কিছুমান ওচৰৰ মানুহখিনিক কোৱা হয় আৰু মোৰ এতিয়া দোকানখন আৰম্ভ হৈ আছে আৰম্ভ এতিয়া ধৰক কাটিং যদি কৰা হ'ব মাংস তাতো মোৰ প্ৰফিটটো লাভ ধৰক নিজৰ কষ্ট কৰা যিমানখিনি নিজে কষ্ট কৰোঁ সেইখিনি সাৰ্থক হৈছে বুলি মই ভাবোঁ আৰু সাৰ্থক হ'বই কাৰণ কষ্ট কৰিছোঁ কষ্টৰ বিনিময়ত গোটেইখিনি ধৰক ওলায় আৰু মই ভাবোঁ মই এইখিনি কৰিয়ে ধুনীয়াকৈ চলি আছো আপোনালোকেও চলক আৰু বেটী আমাৰ ছোৱালীজনীক মই এনেকৈয়ে পঢ়াই আছো স্কুটি গাড়ী হওক যি হওক এনেকৈ লৈ চলি আছো আৰু কুকুৰাৰ ফাৰ্ম এতিয়া ব্ৰইলাৰো পুহিব পৰা আগতে ব্ৰইলাৰো আছিলে মোৰ এতিয়া বৰ্তমান ব্ৰইলাৰটো নাই এতিয়া ব্ৰইলাৰো আনিম বুলি ভাবি আছো ব্ৰইলাৰ ব্ৰইলাৰটো অহা মাহত আনিমেই ধৰক ব্ৰইলাৰ পুহিম তাতো অলপ উপাৰ্জন কৰিব পৰা পাৰিলে ভাল হ'ব এই ব্ৰইলাৰৰ ধৰক এখন ফ্ৰাম হৈ থাকিব ইফালে হাঁহ কুকুৰা থাকিব তাতকৈ মই লাভৱান হৈ আছো আৰু আগলৈ লাভৱান হ'ম বুলি আশা কৰিয়েই থাকোঁ সদায় আৰু বেলেগ ব্যৱসায় নকৰাকৈ মই এইখিনিতে হেৰি হৈ আছো আৰু